বিশেষকৈ অসমৰ সংস্কৃতি বুলি ক'লে আমাৰ ইয়াত সৰ্বসাধাৰণতে এক নম্বৰত আমি বিহু সংস্কৃতিৰ কথা ক'ব পাৰোঁ বিহু সৰ্বসাধাৰণতে আমাৰ ইয়াত বিশেষকৈ তিনিটা বিহুৱে আমাৰ পতা হয় যেনে বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বা কঙালী বিহু বহাগ বিহুত সৰ্বসাধাৰণতে আমাৰ ইয়াত এইটো আনন্দৰ উৎসৱ এইটো ৰঙালী বিহু বুলিও কোৱা হয় এই বিহুত বিশেষকৈ আমাৰ অসমৰ সমূহ ৰাইজে এইটো খুব উচ্ছাসেৰে উপভোগ পালন কৰে এই বিহু সৰ্বসাধাৰণতে আমাৰ প্ৰথম বিহুৰ দিনাখন এইটো গৰু বিহু বুলি কয় সেইদিনা আমাৰ ইয়াত সমূহ ৰাইজে গৰুবিলাক নি নুৱাই ধুৱাই বিলত বা পুখুৰীত বা এইবিলাকত নি নুৱাই ধুৱাই তেওঁলোকক মাহ হালধি ঘঁহি গধূলিলৈ তেওঁলোকক পিঠা পনা ইত্যাদি খুৱায় আৰু নতুন এইবিলাক পঘা মানে হেৰি কৰা হয় দ্বিতীয় দিনাখন আমাৰ এইটো মানুহ বিহু বুলি কয় সেইদিনা আমাৰ সকলোৱে আনন্দ ফূৰ্তি কৰা হয় ৰাতিপুৱাই গা পা ধুই চাহ জলপান খাই আমাৰ জ্যেষ্ঠসকলক কনিষ্ঠসকলে সন্মান যাচে ওলগ লয় আৰু তেখেতলোকৰ পৰা আশীৰ্বাদ লোৱা হয় তাৰপিছত আমাৰ গধূলিলৈ সকলো ডেকা গাভৰু মিলি ঢোলে ডগৰে বিহু উপভোগ কৰে

গাঁৱত প্ৰতিঘৰত গৈ তেখেতলোকে হুঁচৰি মাৰে হুঁচৰি মাৰোঁতে আমাৰ বিশেষকৈ ঢোল তাল টকা পেঁপা গগনা ইত্যাদি ব্যৱহাৰ হয় কিছুমান এইবিলাক লৈ প্ৰতিঘৰৰ গৃহস্থৰ অনুমতি লৈ বিহু কৰে আৰু গৃহস্থয়ো তেখেতলোকক আদৰৰে নিমন্ত্ৰণ কৰি আনি বিহু গাবলৈ অনুমতি দিয়ে আৰু এইখিনি কৰাৰ পাছত তেখেতলোকক এটা সন্মান যচা হয় বিশেষকৈ আমাৰ নতুন কিবা এটা গামোচা হওক বা যিকোনো অকণমান বস্ত্ৰ দান কৰে এইটো আমাৰ পৰম্পৰা নিয়ম চলি অহা এতিয়া কথা নহয় এইটো আগৰ পৰা চলি আহিছে তাৰ লগতে এইটো এটা কৃষ্টি আমাৰ সেই হয় বিশেষকৈ মাঘ বিহুত আমাৰ এইটো ভোগালী বিহু বুলি কয় মাঘ বিহু আমাৰ শস্য চপোৱা পাছত আমাৰ গাঁওবিলাকত খৰি কাটি পিনি এইটো মেজি বনায় বনাই বিহু সংক্ৰান্তিৰ দিনাখন বিহুৰ দিনাখন এইটো এইটো জ্ৱলায় জ্ৱলাই তাৰপিছত সকলোৱে ৰং ৰহইছৰে মাছে মাংসই ভালকৈ সকলোৱে মিলি এসাঁজ খায় ফূৰ্তি ফাৰ্তা কৰে আৰু এটা আছে কাতি বিহু এইটো কঙালী বিহু বুলি কয় বিশেষকৈ এইটো আহিনৰ শেষত সৰ্বাসাধাৰণতে আমাৰ কৃষিজীৱি মানুহবিলকৰ ঘৰত হয়তো বহুতৰ অলপ খোৱা বোৱাও অসুবিধা হয় গতিকে এই বিহুটো এনেই হেৰি হিচাপে আমাৰ সংক্ৰান্তি হিচাপে আমাৰ পথাৰত চাকি বন্তি জ্ৱলায় তুলসীৰ তলতো জ্ৱলায় কিছু লোকে এইবিলাক কৰি আৰু পিঠা পনা খাই এই বিহুটো সেনেকৈ ধৰণে হেৰি কৰে ইয়াৰ উপৰি আমাৰ গাঁওবিলাকত সৰ্বসাধাৰণতে ভাওনা ইত্যাদি পতা হয় এই ভাওনাবিলাকৰ জৰিয়তে আমাৰ বহুতখিনি একতা বান্ধোন এটা সৃষ্টি হয় বুলি আমি ভাবোঁ গোটেই গাঁৱৰ মানুহ ডেকা জীয়ৰী লগ খাই তাত নাট প্ৰদৰ্শন কৰে সেই প্ৰদৰ্শনত সকলোবিলাকে উপভোগ কৰিবলৈ সুবিধা পায় ইয়াত বিশেষকৈ পৌৰাণিক যিবিলাক নাট সেইবিলাকত আমি বহুতখিনি সেই পাওঁ ইয়াত আৰু যিবোৰ বাদ্যযন্ত্ৰ খোল তাল ইত্যাদি ব্যৱহাৰ কৰা হয় গায়ন বায়ন গোৱা হয় এইটো এটা হয় আকৌ গাঁও কিছুমানত কিছু কিছু জেগাত ৰাস পূৰ্ণিমা ৰাস পূৰ্ণিমাটো ৰাস উৎসৱ পালন কৰা হয় এইবিলাকৰ জৰিয়তে বহুতখিনি মানুহে ল'ৰা ছোৱলাীবিলাকে কিছুমান নজনা কথা জানিবলৈ সক্ষম হয় ইত্যাদিবিলাকেই আমি সংস্কৃতিৰ ভিতৰত পৰে বুলি ভাবিছোঁ হ'লনে